অঁ কি কৰিছ অঁ ময়ো এনেই চাহ খালি অঁ খালোঁ ঐ কাইলৈ পাপনৰ কনছাৰ্ট আছে যাবিনি চাবলৈ যোৰহাটত আকৌ যাবি নেকি আৰু এই মোৰ লগৰকেইজনী যাব যাম আকৌ এই পাপনৰ গান শুনিবলে আৰু ইচ কি ক'বি আৰু ৰৈ একদম ৰখি আছোঁ পূৰা

কোনটো বাৰু অঁ ওলাবি তেন্তে অঁ অঁ ঠিক আছে দে তেন্তে হ'ব